হাঁহক দুবেলা দুমুঠি খোৱাব লাগে হাঁহ দুবেলা দুমুঠি খোৱালেহে ডাঙৰ হয় ধৰি লওক শকত হ'ব হাঁহকেইটা হাঁহক পানীত চৰিবলৈ দিব লাগে পুখুৰী বা পথাৰত পানী হ'লে মেলি দিয়া হয় পুখুৰীত চোৱা হয় আৰু চৰিলেহে হাঁহ ডাঙৰ হয় পুখুৰীত চৰিলে তাৰ মাছ পোক পৰুৱা শেলুৱৈ সেইবিলাক খোৱা খাই সিহঁতৰ পেট ভৰাই আৰু বেমাৰ আজাৰ হ'লে বেজী দিয়া হয় ধৰি লওক আকৌ তাত দানাৰ লগত পিল দৰৱ মিলাই দিয়া হয় বেমাৰ ভাল হ'বলৈ নিৰাপদে থাকিবলৈ আৰু হাঁহ সদায় ফাক ফাককৈ ৰখা হয় কাৰণ গৰমত অৰ দিনত গৰমৰ দিনত বহুত গৰম হ'লে ধৰি লওক সিহঁতি উখা নাপায় ইটোৱে সেইটো খুটে খুটি ধৰি লওক অনিষ্ট হ'বও পাৰে সেইটো কাৰণে হাঁহ কুকুৰা সদায় ফাক ফাককৈ ৰখাব লাগে আৰু ব্ৰইলাৰ কুকুৰা সদায় গৰমত লাইটৰ মানে কাৰেণ্টৰ যোগেদি ব্ৰইলাৰ কুকুৰা ৰাখিব লাগে ব্ৰইলাৰ নহ'লে মৰাৰ চান্স থাকে কাৰণ সিহঁতি কাৰেণ্টৰ ট্ৰাপটো নাপালে সিহঁতৰ বেমাৰ আজাৰবিলাক বেছি হয় হাঁহ খা দুবেলা দুমুঠি গুটি ধান দিব লাগে সিহঁতি তেতিয়াহে শকত হয় ধৰি লওক গুটি ধান খোৱালে কণী প পাৰে আৰু কণী তাৰ কণী উমনি দিয়ে আকৌ পোৱালি উলিওৱা হয় পোৱালি ডাঙৰ হৈ সেইবিলাক বিকি ঘৰ ঘৰৰ বস্তু উপাৰ্জন কৰা হয় ধৰি লওক ঘৰৰ বস্তু কিনা হয় হাঁহৰ চৰিবলৈ দিলেহে সি সোনকালে ডাঙৰ হয় ধৰি লওক চ মেলি দিব লাগে ঘৰতে বান্ধি থলে সিহঁতৰ পেট নভৰে ধৰি লওক আৰু ঘৰৰ দানা খুৱাই সিহঁতক পেট ভৰিলেও মানে চৰিবলৈ সিহঁতক দিব লাগে চৰিবলৈ দিলেহে ডাঙৰ হয় ডাঙৰ হ'লেহে সিহঁতি আকৌ সিহঁতক বিক্ৰী কৰা হয় বিক্ৰী কৰি তাৰপৰা পইচা বা ঘৰ চলোৱা হয় ঘৰ আৰু যিকোনো লাগতীয়াল বস্তু অনা হয় হাঁহক হাঁহৰ দাম এতিয়া পাঁচশ ছশ ডাঙৰ হাঁহ হ'লে ছশ টকা হয় ইভাগে সৰু হাঁহ হ'লে পাঁচশ টকাতে দিয়া হয় বজাৰত বিক্ৰী কৰা হয় নহ'লে ঘৰৰ পৰা বিক্ৰী কৰিব পাৰি ঘৰত মানুহে বিচাৰি আহিলে